হেল্ল' বাইদেউ মই কাপোৰযোৰ অৰ্ডাৰ দিছিলোঁ যে আজি পালেহি কাপোৰযোৰ যেনেকুৱা কালাৰ দিব লাগিছিলে তেনেকুৱা কালাৰটো নহ'ল মোৰ ভাল লগা নাই কাপোৰযোৰ মোৰ কাপোৰযোৰ কটন হ'ব লাগিছিলে কিন্তু হ'ল পলিষ্টাৰ কাপোৰযোৰ কেনেকৈ ধৰণে আকৌ মই ঘূৰাই দিব লাগিব মোৰ ভাল লগা নাই মই আকৌ এযোৰ নতুন কাপোৰ বিচাৰিছোঁ কেনেকৈ ধৰণে পোৱা যাব আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ মইতো পইচাটো দিলোঁৱেই অলৰেডি কাপোৰটো মোৰ পইচাটো পাম নে এতিয়া কাপোৰ বেলেগ যোগাযোগ হ'ব সেইটোহে মই আপোনাৰ পৰা এতিয়া সুধিব বিচাৰিছোঁ